হেল্ল' কি ক'লে অঁ হেল্ল' হেল্ল' মই ভালকৈ শুনা নাই কওকচোন দেৱেশ্ৱৰ হাজৰিকা অঁ কওক অঁ হয় মই পানী লাগিছিলে মোক অলপমান এই মানে ভণ্টি এজনী বিয়া আছিলে এই অঁ এই ত্ৰিছ তাৰিখে মোৰ পানী আপোনাৰ চাৰিশমান লাগিছিলে হাফ লিটাৰ বটল অঁ হয় আপোনাৰ তাত হ'ব নহয় অঁ অঁ এনেকৈ পানীটো আপুনি নিজে আহি দিবনে অঁ অঁ সেইটো অঁ অঁ অঁ এতিয়া তিনিশ যদি আপোনাৰ টুটেল কিমান হ'ব কি ক'লে অঁ দূৰত্ৱটো আপোনাৰ তিনি কিলোমিটাৰ অঁ পানী আপোনাৰ চাৰিশ বটলমান লাগিব

তিনিশ কেৰিং চাৰ্জ ন অঁ টুটেল কিমান হ'ব অঁ অঁ ঠিক আছে তেতিয়াহ'লে আপুনি হেৰি কৰিব আঠাইছ তাৰিখে আপুনি পানীটো দি যাব অঁ অঁ নহ'লে মানে আকৌ আপোনাৰ দেৰিকৈ দিলে দিগদাৰ হ'ব নহয় অঁ ঠিক আছে তেতিয়াহ'লে